অঁ কোনে কৈছে অঁ কওকচোন কওক হয় হয় হয় হয় অঁ বিহু বুলি একদম ধুনীয়া ধুনীয়া কাপোৰ আহিছে ল'ব পাৰিব দামটো আমি মিলাই দিম আৰু এইটো আমি শুৱালকুছিৰ পৰা আনোতো মুগাৰ ছেট আছে তাৰপিছত ৰিহাৰ ছেট এনেকুৱাকৈ ভাল ভাল আৰু কাপোৰ কানি আছে আৰু আপোনাক যিমান দামীয়েই লাগে মানে চল্লিছ হেজাৰ ত্ৰিছ হেজাৰ বিছ হেজাৰ এনেকৈ কৰি আছে আৰু এই ত্ৰিছ হেজাৰমান পৰিবগৈ আৰু অঁ তাৰ তলত আহিবচোন বাৰু মই মিলাই দিম বাৰু নোৱাৰিম নোৱাৰিম নামে কিয় নোৱাৰিম আমি আনো শুৱালকুছিৰ পাৰা অনা নিয়া মানে পইচা পাতিৰ কথা আছে আকৌ দোকানত বহি থকা কথা আছে আমি তেনেকৈ মিলাই পেলাই আৰু বেচোঁ আৰু অঁ আহিবচোন আহিব মিলাই পেলাই দিম আৰু কিবা এটা বিহু বুলি অঁ অঁ ঠিক আছে